অঁ ছাৰ কওকচোন হয় নেকি ভাল কথা তেতিয়াহ'লে ক'ত যাবনো ছাৰ হয় হয় হয় অঁ ঠিকেই আছে বহুত ভাল ভাবিছে তাৰমানে তালে গ'লে ধৰক ল'ৰা ছোৱালীখিনিৰ মানে স্পিচিয়েল শিক্ষা এটা পাব হয়নে নহয় চায়ো ভাল পাব অঁ ভালেই কৰিলে দিয়ক বৰ ভাল লোকেশ্যন চাই লৈছে আপোনালোকে ঠিকে আছে বাৰু যোৱাটোতো যামেই আৰু আপোনালোক সকলো যাব যেতিয়া আৰু মই নোযোৱাকে থাকিম নে যাম দিয়ক ল'ৰা ছোৱালীখিনিৰ লগত গৈ বহুত ভাল লাগিব ছাৰ সেই ষ্টাফৰ সকলোখিনি যাব নহয় অঁ অঁ হয় হয়

অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক মইতো বনাই ভালেই পাওঁ বনোৱা মেলাটো অকণমান চাই দিম বাৰু হ'ব হ'ব ঠিক আছে তেতিয়া হ'লে হেৰি নহয় অকণমান সোনকালে ওলাই যাব লাগিব ছাৰ হয় হয় হয় হয় হয় হয় কাৰণ এতিয়া বৰ্তমান পৰিস্থিতিও ইমান ভাল নহয় নহয় ষ্টুডেণ্টখিনিক লগত লৈ যাব লাগিব ঠিকে আছে বাৰু ছাৰ হেৰি ঠিকে আছে হেৰি হেড ছাৰ যাবনে নেযায় হেড ছাৰ যাবনে নেযায় অঁ হেড ছাৰ অঁ অঁ অঁ ঠিকেই আছে নহয় আগে আগতে মানে ছাৰক লগ ধৰিলেও আকৌ ছাৰে অকণমান হেমাহি কৰে যে এই তোমালোকেই যোৱা তোমালোকেই যোৱা এনেকে কয় যে সেইকাৰণে মানে কৈছোঁ এইবাৰ অকণ জোৰকে ধৰিব আৰু ছাৰ যাবই লাগিব ছাৰ চাব আকৌ অঁ ঠিক আছে দিয়ক ভাল লাগিব তেতিয়াহ'লে হ'ব দিয়ক তেতিয়া হ'লে ছাৰ অঁ ঠিক আছে বাকীখিনি পিছত স্কুলতে পাতিম দিয়ক দেই অঁ অঁ অঁ ঠিক আছে